গছবোৰৰ উন্নত পদ্ধতিৰ বাবে মই কোনো ব্য়ক্তিগত প্ৰশিক্ষণ লোৱা নাই মই নিজে ইউটিউবত বা কিছুমান টিভি চেনেলত চাই পেলাই নিজে যিখিনি জানো সেইখিনি কৰিছোঁ নিজৰ ভাৱে ভাৱোঁ যে নিজৰ ফলমূল যিমানবিলাক ঘৰৰ পাচলি শাক পাচলি ওলাই সেইবিলাকৰ মই গোটাই কৰি সাৰ পানী বনাই পেলাই তেনেকে নিজৰ গছৰ গুৰিত বা ফল ফুলি ফুলৰ গুৰিত দি পেলাই তেনেকেই মই উন্নতভাৱে নিজৰ কামখিনি কৰোঁ